এই কেইদিনতে মই এটা ফোন কিনিলোঁ ফোনটো হৈছে গুগুল পিক্সেল ছিক্স এ এইটো ফোন গুগুল পিক্সেলৰ এটা ফাইভ জি ভাৰ্চন আৰু ফোনটোৰ ইণ্টাৰনেল মেম'ৰী হৈছে এশ আঠাইছ জিবি আৰু ফোনটোৰ ৰেম হৈছে বাৰ জিবি ৰেম বাৰ জিবি হোৱাৰ বাবে ফোনটোৰ স্পীড যথেষ্ট ভাল আৰু তাৰ লগতে ফোনটোৰ চিপিউ স্নেপ ড্ৰেগন প্ৰচেচৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে আৰু তাৰ লগতে ফোনটোৰ যি স্ক্ৰীণ সেই স্ক্ৰীণ চাইজ হৈছে ছয় দশমিক এক তিনি ইঞ্চি আৰু ই হৈছে এমোলেড ডিছপ্লে আৰু এমোলেড ডিছপ্লে হোৱাৰ বাবে ফোনটোৰ টাচিং এক্সেপেৰিয়েন্স যথেষ্ট উন্নত পৰ্যায়ৰ ফোনটোৰ অপাৰেটিং চিষ্টেম হৈছে ষ্টক এণ্ড্ৰয়ড টুৱেল্ভ পইণ্ট অ' আৰু ষ্টক এণ্ড্ৰয়ড টুৱেলভ পইণ্ট অ'ৰ যি সুৰক্ষা ব্য়ৱস্থা সেই সুৰক্ষা ব্য়ৱস্থা অতিকে উন্নত মানদণ্ডৰ আৰু তাৰ লগতে ফোনটোৰ কেমেৰাৰ কথালৈ যদি আহোঁ কেমেৰা হৈছে ফোনটোৰ তিনি প্ৰকাৰৰ কেমেৰা আছে ইয়াতে পঞ্চাছ মেগা পিক্সেলৰ এটা ৱাইড কেমেৰা আছে বাৰ মেগা পিক্সেলৰ আলট্ৰা ৱাইড কেমেৰা এটা আছে তাৰ লগতে আছে এটা আঠচল্লিছ মেগা পিক্সেলৰ টেলী ফটো কেমেৰা আৰু তাৰ লগতে সংযোগ কৰি দিয়া হৈছে এটা ফ'ৰ ইণ্টো অপট্ৰিকেল জোম কেমেৰা এটাও ইয়াত সংযোগ কৰি দিয়া হৈছে আৰু তাৰবাবে কেমেৰাৰ কোৱালিটী যথেষ্ট ভাল বুলি ক'ব পাৰি আৰু ঠিক সেই ধৰণে ফোনটোৰ যি স্পীড সেই স্পীড হৈছে দুই দশমিক আঠ শূন্য় গিগাহাৰ্টছ আৰু গ গতিকে মই সকলোকে যদিহে আপোনালোকে ত্ৰিশ হাজাৰ টকাৰ পৰা চল্লিশ হাজাৰ টকাৰ ভিতৰত আপোনালোকে যদিহে এটা ভাল ফোন কিনিম বুলি ভাৱিছে তেতিয়া আপোনালোকে নিশ্চয় গুগুল পিক্সেল ছিক্স এ ফাইভ জি ভাৰ্চনটো আপোনালোকে যাব পাৰে মই মোৰ ফালৰ পৰা চলাই যথেষ্ট ভাল পাইছোঁ